অঁ নমস্কাৰ নমস্কাৰ অঁ কওকচোন অঁ হয় অঁ কওক কওক অঁ কওকচোন অঁ হয় হয় হয় হয় অঁ কওকচোন অঁ আহিব আহিব

অঁ আপুনি মোক এইটো কি বুলি কয় ফোন এটা কৰিলে মই সব জনাই দিম মই আহি লগ কৰিব বহুত দূৰৰ দূৰৰ মানুহ আহে জেগা চাবৰ কাৰণে এইবিলাক বহুত মানে বাহিৰা মানুহো আহে ধৰি লওক চাবলৈ মোক আপুনি লগ কৰিব মই মোক মাতিব মই ৰাস্তা ক'ত কোনফালে যায় মই সব ধুনীয়াকৈ দেখাই দিম বৰ ধুনীয়া জেগা হয় হয় অঁ ৰুদ্ৰসিংহ পাৰ্ক আছে আৰু নাও চলাব পাৰি তাত ৰ শিৱসাগৰৰ ৰংঘৰ কাৰেংঘৰ এইবিলাক আছে জয় দ'ল শিৱ দ'ল

ৰংঘৰ আগেয়ে পায় অঁ হ'ব ঠিক আছে মোক আপুনি লগ কৰিব মই ভালকৈ হেৰি কৰি দিম ঠিক আছে এতিয়া ৰাখিছোঁ